হয় মই বৰগীত গাওঁ কিন্তু লোকগীত গোৱা নাই পোৱা নাই সেয়েহে মই বিশেষভাৱে লোকগীতৰ বিষয়ে ইমানখিনি জ্ঞাতৰ নহয় বৰগীত গাঁও আচলতে ধৰ্মীয় দিশত লাগি থাকো বাবে এই বৰগীত পৰিৱেশন কৰোঁ বিভিন্ন ঠাইত বৰগীত পৰিৱেশন কৰিছোঁ এনেধৰণে এনেধৰণৰ গীত গোৱাৰ বিষয়ে ক'বলৈ গ'লে বৰগীত কি আমি গাবলে গ'লে যেনেদৰে আমি ধৰ্মীয় অনুষ্ঠানলৈ যাওঁ অৰ্থাৎ ধৰ্মীয় অনুষ্ঠানটিলে গ'লে যেনেদৰে মানুহ পৱিত্ৰতা হয় যাব লাগে আৰু ধৰ্মীয় সাজপাৰ পিন্ধি যাব লাগে তেনেদৰে বৰগীতটি পৰিৱেশন কৰিবলৈ যাওঁতেও আমি ধৰ্মীয় সাজ পোছাক পৰিধান কৰি যাব লাগে বৰগীত পৰিৱেশন কৰিবলৈ হ'লে আমি বৰগীতটি প্ৰয়োজনীয় ৰাগ ৰাগত আমি বিশেষভাৱে গুৰুত্ব দিব লাগিব এই ৰাগে বৰগীতটি সুৰ ঠাই কৰে বৰগীতটি আৰু হাৰমনিয়াম এই সকলোবোৰ লগতে তাল এই সকলোবোৰ পৰিৱেশনকাৰীয়ে লগত লৈ যাব লাগে তেতিয়া সকলোৰে বাবে সুবিধা হয় বৰগীতসমূহ বিভিন্ন ধৰণৰ প্ৰতিযোগিতা বিভিন্ন ঠাইত অনুষ্ঠিত কৰি থকা হয় লোকগীতৰো কৰা হয় আচলতে আৰু লোকগীতৰ লগত বিশেষভাৱে জড়িত নোহোৱা বাবে মই লোকগীতৰ বিষয়ে ক'ব পৰা যিহেতু বৰগীতৰ লগত মই বিশেষভাৱে জড়িত সেইবাবে বৰগীতৰ কথাখিনিকে মই এতিয়া কৈ আছোঁ বৰগীতসমূহ নিৰ্দিষ্ট তাল আৰু মান ৰক্ষা কৰি গোৱা হয় এই বৰগীতসমূহ শ্ৰীমন্ত শংকৰদেৱ দেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত এই বৰগীতসমূহৰ নিৰ্দিষ্ট এটি ৰাগ আছে আৰু নিৰ্দিষ্ট তাল আছে এই তালৰ অনুসৰি আমি এই গীতসমূহ ধাক হিম বৰগীত পৰিৱেশন কৰিব লাগে ই বৰগীতভাগি পৰিৱেশন কৰি থকাৰ অৱস্থাত আমি মাজত ধৰি অন্য কথা ক'ব নেপায় আচলতে নোৱাৰি এই বৰগীত যেতিয়া পৰিবেশন কৰি থকা হয় তেতিয়া এক আধ্যাত্মিক এটা পৰিৱেশ গঢ়লৈ উঠে এই আধ্যাত্মিক পৰিৱেশ গঢ়লৈ উঠাৰ ফলত আমাৰ মন আৰু মগজু আধ্যাত্মিকতা দিশলৈ আগবাঢ়ি যায় সেয়েহে বৰগীত পৰিৱেশন কৰিবলৈ যাওঁতে এইখিনি কথা পৰিৱেশনকাৰীয়ে অধিকভাৱে গুৰুত্ব দিয়াতো প্ৰয়োজনীয়